দুহেজাৰ দহ চৌব্বিছ ফেব্ৰুৱাৰী দুহেজাৰ দহ আঠাইছ ফেব্ৰুৱাৰী দুহেজাৰ তেৰ পোন্ধৰ এপ্ৰিল দুহেজাৰ চৈধ্য দহ মে' দুহেজাৰ পোন্ধৰ পঁচিছ মাৰ্চ